হেল্ল' হয় কোনে কৈছিলে

চিন হয় আৰু হয় হয় হয় যোৱাবাৰ হৈছিলে অলপ তেনেকুৱা হয় নেকি অ মানে আপুনি গোটেই সামগ্ৰী বস্তুখিনি আপুনি ল'ম বুলি ভাবিছে মানে অ মানে মোৰ পৰা আপুনি লৈ সেইখিনি আপুনি বিক্ৰী কৰিব নহয় জানো অ এইটো ভাল খবৰ অ যোৱাবাৰতকৈ যদি এইবাৰ আমি ভাল মূল্য এটা পাওঁ নিশ্চয় আমাৰ সুবিধাই হ'ব দিয়কচোন হয় অ অ ঠিক আছে বাৰু হেৰি আপুনি অ যোগাযোগ কৰিব এই পকিবলৈ হৈছে আৰু আপোনাৰ অলপ অলপকৈ পোক ধৰিছে বাৰু আপুনি পৰি পাৰিলে এ আপুনি মোৰ ঠিকনাটো জানেনে বাৰু হয় ঠিকনাটো মই আপোনালৈ চেণ্ড কৰি দিম আপুনি আহি এবাৰ চাই কথাখিনি পাতি যাবহি আৰু অ ঠিক আছে ভাল পালোঁ বাৰু হ'ব ঠিক আছে